অ' ভাল অ' বাইক লৈ যাওঁ নেকি কোন দিনা আছে পৰহি আছে অ' বাইক লৈয়ে যাম অ' তোৰ বাইক আছেনে অ' হেলমেট হেলমেট যোগাৰ কৰিবি আৰু কি লৈ যাবি বিয়াত কি অ' দুজনে মিলি কেনে এটাই দিওঁ আৰ কি হ'বনে কি দিয়া যায় অ' দিলেই হ'ল আৰু ঠিকে আছে বাৰু অ' আৰু এঞ্জয় কৰিম দে হা পাৰ্টি চাৰ্টি কৰিম আৰু বিয়াটোত অ'